যিটো ৰেম দিয়া আছে সেই ৰেম মতে কাম কৰে লগতে ম'বাইলটোৰ ইন্টাৰনেট কেপাচিটীৰ ক্ষেত্ৰত যদি চাওঁ ম'বাইলটোৰ নেটৱৰ্কৰ সমস্যা অতি খুব কম পৰিমাণে হয় গতিকে ম'বাইলটোৰ পজিটিভ ভিউ পইন্ট যদি আমি চাওঁ পজিটিভ ভিউ পইন্ট ইমানখিনিয়েই